মই লখিমপুৰ জিলাৰ তেলাহি মৌজাৰ বাসিন্দা ওচৰত অৱস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বুলি ক'বলৈ গ'লে পানীগাঁও ওম প্ৰকাশ দিনদীয়া মহাবিদ্যালয় চমুকৈ অ'পিডি কলেজ অৱস্থিত এই মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত মহাবিদ্যালয়খনৰ জন্ম হৈছিল ঊনৈছশ চৌৰাশী চনত চেপ্তেম্বৰ মাহত মহাবিদ্যালয়খনত উচ্চ শিক্ষাৰ শাখাসমূহৰ ভিতৰত উচ্চ মাধ্যমিক স্নাতক দূৰৱৰ্তী শিক্ষাৰ স্নাতক স্নাতকোত্তৰ আৰু চাৰ্টিফিকেট কৰ্ছ বা হ্ৰস্বকালীন শৈক্ষিক কাৰ্য্য়ক্ৰম উপলব্ধ মহাবিদ্যালয়খনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা অনুমোদিত বিভিন্ন পাঠ্যক্ৰমত শিক্ষা প্ৰদান কৰা হয় এই অঞ্চলৰ ওচৰৰ পাজৰৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে এই মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছে এই মহাবিদ্যালয়ত উপলব্ধ পাঠ্যক্ৰমসমূহৰ ভিতৰত ৰাজনীতি বিজ্ঞান সমাজ বিজ্ঞান অসমীয়া দৰ্শন শাস্ত্ৰ অৰ্থনীতি বিজ্ঞান গাৰ্হস্থ্য় বিজ্ঞান ইংৰাজী শিক্ষাতত্ব আৰু বুৰঞ্জী বিষয়ক পাঠ্য়ক্ৰম উপলব্ধ মহাবিদ্যালয়খনত দূৰৱৰ্তী মুক্ত শিক্ষাৰ ব্যৱস্থাও উপলব্ধ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত শিক্ষা বিশ্ববিদ্যালয়ৰ অধীনত ছাত্ৰ ছাত্ৰী তথা কৰ্মৰত ব্যক্তিসকলক স্নাতক আৰু স্নাতকোত্তৰ বিভিন্ন পাঠ্যক্ৰম উপলব্ধ কৰোৱা হয় এই মহাবিদ্যালয়ত চাৰ্টিফিকেট কৰ্ছ বা হ্ৰস্বকালীন শৈক্ষিক কাৰ্যক্ৰমৰ অন্তৰ্গত যাত্ৰা আৰু পৰ্যটন শিক্ষা সংগীত শিক্ষা আৰু প্ৰাথমিক কম্পিউটাৰ শিক্ষাৰ পাঠ্যক্ৰমো উপলব্ধ হয় শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ বাবে এই মহাবিদ্যালয়ৰ ওপৰতে কেৱল নিৰ্ভৰ কৰিব নোৱাৰে যিহেতু উক্ত মহাবিদ্যালয়খনত ক'লা শাখাৰ পাঠ্যক্ৰমহে উপলব্ধ সেয়েহে উচ্চ শিক্ষাৰ বাবে কোনো ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান তথা বাণিজ্য শাখাত অধ্যয়ন কৰিবলৈ বিচাৰিলে বাহিৰলৈ তেওঁলোকে যাবলগীয়া হয় ইয়াৰ উপৰিও এই অঞ্চলৰ অন্তৰ্গত আন দুখন মহাবিদ্যালয় হৈছে এল টি কে মহাবিদ্যালয় আৰু দুৱাৰাম নাথ মহাবিদ্যালয় এই দুয়োখন মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞান আৰু ক'লা শাখাৰ শিক্ষা প্ৰদান কৰা হয়